মোৰ ব্যৱসায়ত জীৱ জন্তুবিলাক মই নিজে খোৱা বোৱা যত্ন লওঁ আৰু তেওঁলোকৰ চফা ৰখাটোৱে মোৰে কৰ্তব্য মোৰ মোৰ জীৱ জন্তু হাঁহ কুকুৰা বহুতেই আছে বিশেষকৈ হাঁহ আছে কুকুৰা ব্ৰইলা কুকুৰ ছাগলী শহাপহু গোটেইবিলাক পৰিচালনা ময়ে কৰোঁ সিহঁতক কোন সময়ত খাব দিব লাগে কেনেকে চফা কৰি ৰাখিব লাগে সেইবিলাক মই ৰাতিপুৱা শুই উঠিব পৰা প্ৰায় নটামান বজালৈকে সিহঁতৰ লগতে লাগি থাকোঁ হাঁহ কুকুৰা ব্ৰইলাৰ শহাপহুটোকো মই ধুনীয়াকে খাবলৈ দিওঁ ছাগলীজনীকো খুলি মেলি ধুনীয়াকৈ পঠিয়াই লওঁ তাৰপিছতে শাৰী শাৰী কেনে চফাকৈ ৰাখোঁ সেনেকে ব্যস্ত থাকি ভাল লাগে হাঁহ কুকুৰা গৰু ছাগলী আটাইবোৰৰ লগতে খাবলেও দিওঁ কোনে কোনবিধ খায় সেইটো মই জানো ছাগলীয়ে কি খায় শহাপহুৱে কি খায় হাঁহে কি খায় কুকুৰাক কি দিব লাগে কুকুৰাক মই দিনটো তিনিবাৰমান খাব দিওঁ খুলি কেনে খাবলৈ দিওঁ চাউল তাৰপিছত মই আকৌ এবাৰ মাতি চাওঁ দুটামান বজাত তেতিয়া মই ধান দিওঁ আৰু কুকুৰাবিলাক সোমালে নাই সোমোৱা তেতিয়া মই আকৌ মাতি কেনে চাউল চটিয়াই দিওঁ শহাপহুটোকো তেনেকে বিভিন্ন ধৰণৰ শাক পাচলিবিলাক খাব দিওঁ ছাগলী ছাগলীকো তেনেকেই দিওঁ সকলোবিলাককে খোৱাৰ দায়িত্বটো মোৰেই আৰু মই ভাল পাওঁ তেওঁলোকৰ লগত ব্যস্ত হৈ থাকি ঘৰত মানে পোহনীয়া বস্তু বহুতেই আছে মোৰ চবকে মৰম কৰোঁ ভালদৰে কুকুৰো আছে কুকুৰটোৰ প্ৰতি ইমান মানে দায়িত্বটো মই নলওঁ মোৰ কাৰণ হাগি মেলি লেতেৰা কৰে সেইটো মোৰ বোৱাৰীজনীয়ে চফা কৰে বাকীখিনি বাকী পোহনীয়া জন্তুকেইটা মই লওঁ চাফ চিকুণত ৰাখোঁ আৰু কেতিয়াবা দুখ পালে দৰৱ পাতি সানি দিওঁ কেলেনো দুখ পালে তাক ধুনীয়াকৈ গৰম পানী লৈ ধোৱাই পখলাই চাওঁ চাওঁ তেনেকে মই এই যে পশুপালনবিলাকত যথেষ্ট আগবাঢ়িছোঁ আৰু যথেষ্ট তেওঁৰ লগতে মই ব্যস্ত থাকোঁ ব্যস্ত থাকি মোৰ ভাল লাগে আৰু খাবলৈ পাইছে নাই পোৱা সেইবিলাককো ময়ে চোৱা চিতা কৰোঁ চফাত থাকিবলে লাগে সেইটো মই চোৱা চিতা কৰোঁ কেতিয়াবা দৰকাৰ হ'লে ধুৱাবলগীয়া হ'লেও মই ধুৱাই দিওঁ তেনেকুৱা আৰু বোকাত বাৰিষা দিনত বোকা লাগি আহে ছাগলী সেইবিলাক একদম ধুনীয়াকৈ ধুৱাই মেলি সিহঁতক চফাকে ৰাখোঁ তাৰপিছত শহাপহুটোকো মই তেনেকেই ৰাখোঁ হাঁহকো তেনেকেই ৰাখোঁ পুখুৰী আছে পাছফালে পুখুৰীলৈ গৈ হিচাপ কৰি চাওঁ মোৰ কেইটা হাঁহ আছে এটামান হেৰাই গৈছে নেকি সেইটোকো মই চাওঁ কিন্তু যচেষ্টখিনি মোৰ সাফল্য হৈছোঁ আৰু হাঁহ কুকুৰা বেচি এতিয়াও মোৰ ধেৰ বহুত কুকুৰা আছে ডেইলি পাঁচজনী কুকুৰাই কণী পাৰে ঘৰুৱা হিচাপে তাৰপিছত হাঁহবিলাকৰ এতিয়া পাৰিবলে আৰম্ভ হোৱা নাই পাৰিব আৰু তেওঁলোকেও সেইবিলাকতে আৰু ব্যস্ত হৈ থাকি ভাল লাগিছে